হেল্ল' অঁ বাইদেউ মই অলপ চব্জি কিনিম মানে ভাবিছিলোঁ আপোনাৰ দোকানৰ পৰা আপোনাৰ বহুতখিনিয়ে লাগিছিল মোৰ যিহেতু এই হেৰি তুলনী বিয়া এখন আছিল মানে সৰুকৈ মানে কাজ এখন হ'ব এশজনমানৰ মানুহ হ'ব সেই হিচাপে আপোনাৰ পৰা অলপমান বস্তু আনিম ভাবিছিলোঁ

আলুটো লাগিবই আলু পিঁয়াজ বিলাহী লাগিছিল আৰু ৰঙালাও আৰু বন্ধাকবি হয় যদি বন্ধাকবিও লাগিছিল আপোনাৰ তাত আছে যদি মটৰ কেঁচা কেঁচা মটৰ অঁ যদিহে আছে দামবিলাক অলপ জানিব পৰিলে ভাল আছিল

ৰঙা ৰঙালাও কেনেকৈ দিছে এক কেজিত চল্লিছ টকা কিলো চল্লিছ টকাকৈ হ'লে বহুত বেছি হৈছে দেখোন আপুনি আপোনাৰ তাত দাম কম শুনিছিলোঁ আপুনি ইমান বেছি দাম কৈছে আৰু মই যে বহু মানে বহুতখিনি কিনিম ন মইটো এক কিলো কিনিবলৈ নাযাওঁ অলপ সৰহকৈ কিনিম যেতিয়া অলপ দামটো কমাবই লাগিব অঁ যাম যাই পেলাই আকৌ ঘূৰি আহিব লাগিলে বেয়া লাগিব ন আপুনি আপুনি ৰঙালাও পাৰিলে বিছ টকাকৈ লওক মই ৰঙালাও দচ কেজি ল'ম অঁ ঠিক আছে মই যাম বাৰু আলু আপুনি দচ টকাকৈ ধৰিব অঁ যায় পেলাই আলোচনা কৰি ল'ম বাৰু অলপ কমাই ধৰিব এইটোতে গোটেইখিনিতে মটৰটো লাগে তেইছ টকাকৈ দিম অঁ অঁ হ'ব থৈছোঁ